হেল্ল' অ' মই পৰিনীতা নাথে কৈছোঁ মই মানে আপোনাৰ চেম্পুটো মানে অৰ্ডাৰ দিছিলোঁ এসপ্তাহ হৈছে মই পাইছোঁ অৰ্ডাৰটো মই ভাবিছোঁ মানে ইউজ কৰি তাৰ পিছতে মানে ৰিভিউটো দিম মোৰ মানে ইমানে ভাল লাগিছে মোৰ ইমানে ভাল লাগিছে মই ভাবিলো মেছেজ কি দিম আৰু আপোনাক কলেই কৰি দিওঁ ইমান যে ভাল আপোনালোকৰ এই প্ৰডাক্টটো মোৰ যে চুলি যে ইমান সৰে আগতে মই মানে একদম টকলা হৈ গৈছো মোৰ মানে এল'পেছিয়া হৈ গৈছে কিন্তু আপোনাৰ এইটো এটা যে মই চেম্পু লগালো ইছ নক'ব আৰু ইমান যে ভাল মোৰ চুলি যে ইমান ভাল হৈছে ইমান ঘন হৈছে ছিল্কি হৈছে মানে কি কম আৰু কেনেকৈ বনায় আপোনালোকে ঘৰত বনায়নে কি অ' কি কি বস্তু বস্তু দিয়ে এইটো মোক অলপ ক'ব নেকি ইমান ভাল মানুহে মোক কৈছে কি তোমাৰ ইমান ভাল চুলি কেনেকৈ হ'ল ইমান ধুনীয়া তোমাৰ তুমিতো আগতে টকলাই হৈ গৈছিলা চুলিয়ে নাই হৈ গৈছিলে এতিয়া যে ইমান ধুনীয়া হৈছে কি লগাইছা তুমি মই মানে কৈছো ইহঁতক আপোনাৰ যে মানে চেম্পুটোৰ কথা এনেকৈ এনেকুৱা চেম্পু লগাইছো নক'ব আৰু ইমান ধুনীয়া হৈছে মোৰ যে গিৰিয়েকে কৈছে তোমাৰ চুলিটো যে কিমান ধুনীয়া হৈছে একদম চাই চাই মোৰ মানে মনটো একদম ভাল লাগি গৈছে দেই একদম আগৰ দৰেই যে তোমাৰ চুলিটো আছিল একদম এনেকুৱা হৈ গৈছে ক'লা হৈছে মোৰ এতিয়া দেখিছে বয়স হৈছে চুলিতো পকিবই কিন্তু আপোনাৰ যে চেম্পুটো লগাইছো মোৰ যে চুলি ইমান ক'লা হৈছে একদম চুলি পকা নাই কি যে দি বনায় আপোনাৰ ইমান ভাল বনাইছে যিয়েই বনাইছে যিয়েই দিছে বহুত ভাল হৈছে কিন্তু আপোনালোকে এইটোৱে ইষ্টেমাল কৰি কিবা তেল চেল আছে নেকি আপোনালোকৰ তেল থাকিলে মোক দিবচোন আৰু মই ভাবিছোঁ আৰু কেইটামান চেম্পুৰ বটল অৰ্ডাৰ দিম বুজিলে ইমান ভাল মোৰ ছোৱালীজনীৰো চুলি সৰিছে নহয় ইহঁতকো লগাই দিম ভাবিছোঁ মোৰ কেইটামান আৰু মানুহ আছে ইহঁতক এটামান দি দিওঁ ইহঁতৰো চুলি সৰিছে জানেই নহয় আজিকালি চুলি সৰাৰ কিমান প্ৰব্লেম ইমান যে আমাৰ ইয়াতে পলিউচন চলিউচন হৈ গৈছে যিহে কয় আৰু এইবোৰৰ কাৰণে কিমান চুলি সৰে চুলি পকে একদম মানুহবোৰ টকলা হৈ গৈছে মোৰ নিচিনা কিন্তু আপোনাৰ এই চেম্পু দিয়ে মই জানো চব ভাল হ'ব মই কিমান ডক্টৰক দেখাইছোঁ চুলি সৰিয়ে থাকে সৰিয়ে থাকে কি মেডিচেন নাই খোৱা কিমান পইচা মই বৰবাদ কৰিছো নাই আপোনাৰ যি এশ টকাৰ চেম্পুৰ একদম মানে মোৰ মানে পচন্দ হৈ গৈছে একদম মানে মিলি গৈছে মোৰ লগত যিয়ে মই একদম চুলিটো মানে চেম্পুটো কৰি আহোঁ ইমান ধুনীয়া গোন্ধায় মানে চেম্পুটো কৰি সোমাই আহিলে ৰুমৰ ভিতৰত পুৰা মানে গোন্ধাই গোন্ধাই থাকে কি ক'ব আৰু আগতে যিবোৰ মানুহে মোৰ ওপৰত হাঁহে এনেকৈ কয় যে এই টকলা টকলা এনেকৈ কৈ দিয়ে আজিকালি মোৰ চুলি চাই কেনেকুৱা জ্বলিছে জানেনে মোৰ মানে বহুতেই ভাল লাগিছে আপোনাৰ প্ৰডাক্টটো আৰু পেকেজিঙটো যে কেনেকুৱা ধুনীয়া ইমান ভাল পেকেজিঙটো ইমান মানে কিফাইটি হয় মই মানে ডাব্বাটো খতম হৈ গ'লে মানে বেলেগ বস্তুও থ'ব পাৰোঁ ইমান মানে ভাল হয় বস্তুটো ইমান কুৱালিটি বস্তুটো ভাল এনেকুৱা বস্তুৱেতো লয় কিন্তু আজিকালি মানুহবোৰে কি কি মিলাই দিয়ে লগালে আৰু চুলি সৰি যায় এইটো যে ঘৰুৱা বস্তু আপোনালোকে যে বনায় যে এইটো বহুত ভাল কাম কৰিছে দেই যি দি বনাইছে একদম বহুত ভাল বস্তু বনাইছে মোৰ চুলি আগতে কেতিয়াও এনেকুৱা নাছিলে এতিয়া যে মই লগাইছো বহুতে ভাল পাইছো এনেকুৱাই মই আপোনালোকে যে বন্ধ নকৰিব কিন্তু বনোৱা দেই বনাইয়ে থাকিব এনেকুৱা বনালে আৰু কেইটামান আৰু কেইটামান প্ৰডাক্টছ বনাব এইটোৰ বহুত ভাল হৈছে আপুনি একেবাৰে টাইম উলিয়াই পেলাই আমাৰ ঘৰত আহিবচোন ঘৰত আহিলে বহি মানে কথা চথা পাতিম কেনেকৈ বনাইছে কি কৰিছে বহুত ভাল লাগিছে আৰু মই কেইটামান আৰু মানুহক কৈছোঁ ইহঁতেও আহিব কথা পাতিবৰ কাৰণে আপোনাৰ এইটো বস্তু মোৰ বহুত পচন্দ হৈছে ঠেংক ইউ দেই ঠেংক ইও এনেকুৱা বস্তু যে বনাইছে এইটো কিন্তু আপোনালোকে বন্ধ নকৰিব মই আকৌ কৈছোঁ মোৰ বহুত ভাল লাগিছে বহুতেই মোৰ হেল্পফুল হৈছে বস্তুটো ঠেংক ইউ মই থৈছোঁ আৰু মই আকৌ পিছত অ' নমষ্কাৰ ধন্যবাদ মই আপোনাক আকৌ এটা বাৰ কল কৰিম অৰ্ডাৰ কৰাৰ পিছত হ'ব দিয়ক মই থৈছো দেই